ভাৰতৰ অন্য ৰাজ্য়ৰ তুলনাততো অসমৰ প্ৰযুক্তি খণ্ডত বিশেষকৈ এতিয়া মোবাইল ৰিচাৰ্ছৰ পৰা আৰম্ভ কৰি বহুতখিনি আমাৰ অনলাইনে হয় বিশেষকৈ আজিকালি এইটো আপোনাৰ বিশেষকৈ গভৰ্ণমেণ্টৰ ফালৰ বসুন্ধৰা আঁচনি বা কাষ্ট চাৰ্টিফিকেট উলিওৱা এইখিনি যথেষ্টখিনি সেইখিনি বস্তু আমাৰ অনলাইনে হয় আৰু বা নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰতো অনলাইন আজিকালি সকলো সুবিধা হয় কৰা হৈছে যথেষ্ট মানুহখিনি উপকৃতও হৈছে মানুহখিনি আগতে যথেষ্ট দৌৰা দৌৰি হৈছিল এতিয়া বৰ্তমান দৌৰা দৌৰি উৎস কমিছে তুলনাত বাকীবোৰ আগৰ তুলনাত আৰু আৰু বিশেষকৈ টকা পইচা লেনদেনৰ ক্ষেত্ৰত বিশেষকৈ বেংক বা অন্য ক্ষেত্ৰত যদিও আগতে ভিৰ দেখে দেখা গৈছিল বৰ্তমান সময়ততো ভিৰ যথেষ্ট কম দেখা যায় বিশেষকৈ কাৰণ অনলাইন ট্ৰাঞ্চফাৰ হয় লেনদেনবিলাক অনলাইন হয় দোকানে পোহাৰে আজিকালি অনলাইন দিয়ে অনলাইন পইচা লোৱা সুবিধা যথেষ্টখিনি হৈছে কাৰণে আৰু অন্য আৰু গভৰ্ণমেণ্টৰ যথেষ্টখিনি কাম অনলাইন হোৱাৰ কাৰণে যথেষ্ট মানুহখিনি উপকৃত হৈছে বিশেষকৈ সেই চাকৰি পাজৰি সংক্ৰান্তত যিখিনি নিবনুৱা ল'ৰা ছোৱালীয়ে আপোনাৰ নিযুক্তিৰ কাৰণে যিখিনি এপ্লাই কৰে এপ্লিকেশ্যন আগতে যেনেকে হৈছিল তেনেকৈ তাতকৈ অনলাইন হোৱাৰ কাৰণে যথেষ্টখিনি সুবিধা হৈছে আৰু আগতকৈ আমাৰ ইয়াত নেটৱৰ্কখিনিও যথেষ্ট বাঢ়িছে ভাল হৈছে এতিয়াতো বৰ্তমান অন্য ৰাজ্যৰ ধৰণে আমাৰ ইয়াতো ফাইভ জি নেটৱৰ্ক প্ৰৱৰ্তন চলি আছে চবেই চলাই আছে বৰ্তমান আৰম্ভ হৈছে আৰু বিশেষকৈ ফ'ৰ জিটো চলিয়ে আছে খালি কিছুমান প্ৰব্লেম আছে বাৰু মোবাইলৰ ৰিচাৰ্জ চিচাৰ্জৰ দাম বঢ়া মানুহক অলপ অসুবিধাত পেলায় বাকী ক্ষেত্ৰত কিন্তু যথেষ্টখিনি ভালেই হৈছে বুলি ধৰক আৰু আৰু বিশেষ